আমাৰ নলবাৰীত প্ৰায় আমি সব ডান্সৰ সব নৃত্যই দেখিবলৈ পাওঁ আৰু যিহেতু আমি সব অসমীয়া হয় আৰু নলবাৰী জিলাত প্ৰায় গোটেইখিনি জনগোষ্ঠীৰ মানুহেই আছে গতিকে আমি বিহু দেখিবলৈ পাওঁ বড়ো নৃত্য দেখিবলৈ পাওঁ ৰাভা দেখিবলৈ পাওঁ চ' গোটেইখিনিয়ে মানে আমি সব সমাজত মানে সবখিনি নৃত্যই মানে আমি দেখোঁ আৰু সবখিনি উৎসৱ পাৰ্ৱনেই আমি পালন কৰোঁ যেনেকৈ বিহু কাতি বিহু কাতি বিহু ভোগালী বিহু ব'হাগ বিহু বড়োসকলৰ বৈশাগু উৎসৱ ৰাভাসকলৰ তেনেকৈ তেওঁলোকৰ যি উৎসৱ আছে সেই গোটেইসমূহে আমি নলবাৰীত পাওঁ আৰু তাৰ উপৰিও নলবাৰী যিহৰ কাৰণে মানে বিখ্যাত সেইটো হৈছে ৰাস ৰাসৰ কাৰণে আমি নলবাৰীক সবেই চিনি পাই আজি তো ৰাসৰ সময়তো আমি ৰাস কৰা দেখা যায় আৰু সেই ৰাস চাব বিভিন্ন মানুহ আহে বিভিন্ন ঠাইৰ পৰা যেনেকৈ যোৱা বছৰো হেমা মালিনী আহিছিল ৰাসত আৰু তেনেকৈ বহুত মানুহে ৰাস চাব আহে আৰু সেনেকৈ দূৰ্গা পূজাত আমাৰ যি বেলচৰৰ যি বিল্বেশ্বৰ দেৱালয় সেয়াও তাতো আমি বিভিন্ন তেনেকৈ উৎসৱ পাতে আৰু তেনেকৈ আৰু গোটেইখিনি দেখিবলৈ পাওঁ আমি আৰু বিহুটোও যিহেতু অসমীয়া মানুহৰ এটা প্ৰধান উৎসৱ গতিকে বিহুটো মানে প্ৰায় আমাৰ নলবাৰীত দেখিবলৈ পাওঁ আৰু